সৰুতে দেউতাৰ লগত দেউতাই মানে আমাৰ ঘৰৰ পৰা টেক্সি এখন ধৰি পেলাই মাজুলীলৈ যাবলৈ টেক্সি এখন ধৰিছিল মাৰ কোলাত মোৰ ভণ্টি আছিল মায়ে ভণ্টিক কোলাত লৈ আৰু মোক লৈ ব্ৰহ্মপুত্ৰত নাৱত উঠোঁতে পানীত তামোল পান এটা আৰু পইচা এটা দি সেৱা কৰি ব্ৰহ্মপুত্ৰক সেৱা কৰি আমি নাৱত উঠিছিলোঁ আৰু সেই নাৱে গৈ গৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ গৈ মাজুলী পাইছিলোঁ মাজুলী পাই আমি নামি মামা ঘৰলৈ গৈছিলোঁ দেখি বৰ ভাল লাগিছিল বালিৰ চৰবিলাক দেখা পাইছিলোঁ তাত বিভিন্ন ৰকমৰ মাছ কাচ এইবিলাক কাষে কাষে দেখা পাইছিলোঁ সেইবোৰ চাই আমাৰ বৰ আনন্দ লাগিছিল তেতিয়া আমি গৈ মাজুলীত উপস্থিত হৈ সত মামাৰ ঘৰ পই সত্ৰ আদি চাইছিলোঁ